আমি কাশী বিন্দাবন ভ্ৰমণ কৰিছিলোঁ সৰুতে গৈছিলোঁ পিত মান মানে নাইন টেনত পঢ়ি থকা অৱস্থাত পিতৃয়ে লৈ গৈছিলে আৰু তেতিয়া ইমান অভিজ্ঞতা নাছিলে মনৰ শান্তিৰ কাৰণে আমি অকমান দেশ ভ্ৰমণ কৰি ফুৰি চাকি আহিলোঁ তাত চালোগৈ মথুৰাত কি আছে কাশীত কি আছে বৃন্দাবনত ইমান এতিয়া মনত নাই যদিও আৰ্ট বৃন্দাবনত শ্ৰীকৃষ্ণই গোপীসকলক লৈ যেনেধৰণে খেলা কৰিছিলে সেইখিনি চিত্ৰাংকন হিচাপে ধুনীয়াকে ৰাখিছে

কাশী গয়াতো ঠিক তেনেধৰণৰ বহুতো চিত্ৰাংকন আছে শ্ৰীকৃষ্ণৰ সেইখিনি লীলাখিনি মনৰ ভাল লাগিছিলে সেইখিনি দেখি বহুত সুন্দৰভাৱে তাত পৰিৱেশটো ইমান ধুনীয়া লাগিছে যেন ঘৰলৈ ঘূৰিয়ে নাযাওঁ সেইখিনিকে চাই থাকিম গতিকে ভগৱন্তৰ ইমান কাৰুকাৰ্য যিখিনি তেওঁ আমাৰ মনুষ্যলৈ থৈ যোৱা দেখুৱাই থৈ গৈছে আমি সেইখিনি কেনেধৰণে কৰিব পাৰোঁ উঠি অহা প্ৰজন্মক আমি কেনেকৈ সেইখিনি আমি ক'ব পাৰোঁ সেইখিনি আমাৰ আৱশ্যক মনৰ শান্তি মনৰ সুখ আমি সেইখিনিতে

ভাল পাইছিলোঁ গতিকে যাওঁতে আহোঁতে ভাল লাগিছিলে আমি কাশী গঞা দেখি আহিছোঁ যাওঁতেও ভাল লাগিছিলে আমি কাশী গঞা চাবলৈ আহিছোঁ গতিকে আমাৰ জন্ম লৈ যে আমি এখন দেশত ভ্ৰমণ কৰিবলৈ পালোঁ সেইটো আমি নিজকে নিজেই ধন্য কৰিছোঁ আমি ভগৱানে আমাক সেইখন ঠাইত যে পোৱালে তেওঁৰ লীলাখিনি তেওঁৰ যিখিনি চিত্ৰাংকন যেনেধৰণে খেলা ধূলা কৰি নাচ গান কৰিছিলে গোপীসকলৰ লগত আছিলে বাঁহীলৈ গৰু চৰাই আছিলে গতিকে গোটেই বৃন্দাবন কি সুন্দৰ পৰিৱেশ গতিকে সেইখিনি চালোঁ চাই আহি আমি এতিয়া ঘৰতে হওক সবাহতে হওক য'তেই নেযাওঁ সেইখিনিকে আমি আলপ আলোচনা কৰি লগৰ সমনীয়াসকলক আমি কওঁ এতিয়া আমি বৃদ্ধই হ'লোঁ সেয়া সেইখিনি মনত পেলাই থাকোঁ তেওঁৰ চৰিত্ৰখিনি যিখিনি মানৱ সমাজলৈ দি থৈ গৈছিলে আজিও জাকত জিলিকা হৈ আছে আৰু মই ভ্ৰমণৰ উদ্দেশ্যটো আছিলে মানে লক্ষ্যটো আছিলে নিজে জন্ম হৈ মানুহৰূপে এখন দেশত ফুৰিবলৈ গৈ যে ইমানখিনি প্ৰাকৃতিক দৃশ্য সহ দেখিবলৈ পালোঁ সেইটোৱে আমাৰ সৌভাগ্য গতিকে এনেকুৱা এখন দেশত আমি গ'লোঁ যিখন দেশ নেকি আমি আকৌনো ক'ত দেখিবলৈ পাম কি মনৰ ফূৰ্তি কি উল্লাস লগৰখিনি তাকে সকলোকে কওঁ ইয়াতকৈ আৰু সুন্দৰ দেশ আমি ক'ত দেখিবলৈ পাম আমি হৈছোঁ একেবাৰে দুখীয়া দৰিদ্ৰ লোক হওঁ গতিকে কপালত আছিলে এইখন চাবলে চাবলৈ আহিলোঁ সেই ভগৱানৰ বৃন্দাবন তেওঁ সৃষ্টি কৰা এইখিনি জেগা সেই কাশীতে আছে সেই বি গয়াতে আছে তেওঁ

কি সুন্দৰ সুন্দৰ পৰিৱেশ ভগৱন্তৰ যি চিত্ৰাংকন তেওঁৰ যি গৰুৰ লগত থকা যিবোৰ প্ৰতিটো ঠাইতে তেওঁৰ যি চিত্ৰ দেখিবলৈ কি সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ নিচিনা এটা মনোৰম দৃশ্য